মোৰ যেতিয়া কাহ হৈ থাকে ডিঙি বিষায় তেতিয়া মই কি কৰোঁ উত উতলা গৰম পানীৰে নিমখ দি পেলাই মই ডিঙিটো গাগল কৰোঁ চাফা কৰোঁ তাৰ পাছত গৰম গৰম লাল চাহ খাওঁ নহ'লে আদা খাওঁ আৰু কেতিয়াবা জালুকো চোবাই থাকোঁ তেতিয়া ডিঙিৰ বিষটো কমি যায় ক্ৰমান্বয়ে আৰু ডিঙিত মাফলাৰ মাৰি থাকোঁ ধা মাত যাতে মাতটো ধুনীয়াকৈ ওলায় ঠাণ্ডা হৈ ঠাণ্ডা নোসোমায় মোৰ ডিঙিত মই তেনেদৰেই যত্ন কৰোঁ তাৰ পিছত মই গান গাই মই বিৰাট ভাল পাওঁ মোৰ যদি মাতটো বেয়া হৈ যায় সেইটো মোৰ বহুত ডাঙৰ টেনচন হৈ যায় মই সেইকাৰণে মাতটো ভাল ৰাখিবলৈ সদায় চেষ্টা কৰোঁ আৰু মই ধুনীয়া ধুনীয়া গান গাই ভাল পাওঁ গান শুনি ভাল পাওঁ মই বাথৰূমতো গান গাওঁ আৰু শুৱা সময়তো গান গাওঁ আৰু যদি কেতিয়াবা মোৰ মন বেয়া লাগি থাকে মনটোত দুখ লাগি থাকে মই তেতিয়া ধুনীয়া ধুনীয়া ছেড চং শ্লো চ'লো চঙবোৰ শুনি ভাল পাওঁ মই তেনেকৈ আৰিজিৎ ছিংৰ গানবোৰ শুনো মোৰ যেতিয়া তাৰ পিছত মই কেতিয়াবা ধুনীয়া ধুনীয়া আকৌ জুবিন গাৰ্গৰ গানো শুনো কেতিয়াবা ফূৰ্তি চালে মই ধুনীয়া ধুনীয়া ফূৰ্তি কৰা নাচিব পৰা গানবিলাক শুনো মই জ্য়োতি সংগীত গাই ভাল পাওঁ মই ৰাভা সংগীত গাই ভাল পাওঁ ভূপেন্দ্ৰ সংগীত গাই ভাল পাওঁ বিয়ানাম গাই ভাল পাওঁ মই তেনেকৈ সুবাসনা দত্তৰ বহুত গান শুনো বা তেনেকৈ গানবোৰ মই লিখি থওঁ মুখস্থ কৰোঁ কেতিয়াবা সেইবিলাক মই গাওঁ ষ্টেজ প্ৰ'গ্ৰেম কৰোঁ মই বহুত দূৰত দূৰত গৈ মই গান গাইছোঁ আৰু মই ডিঙিটো সেইকাৰণে মই ডিঙিত সদায় কাপোৰ বান্ধি ৰাখোঁ যেতিয়া মোৰ ডিঙি ঠাণ্ডা নালাগক মোৰ মাতটো ভাঙি নাযাওক আৰু মোৰ মাত মাত ভাঙিলে মোৰ জ্বৰো হয় সেইকাৰণে মই কেতিয়াও ঠাণ্ডা লগাব নিবিচাৰোঁ ডিঙিত মই গৰম কাপোৰ পিন্ধি থাকোঁ মোজা চোজা পিন্ধি থাকোঁ তেনেদৰে মই যত্ন লওঁ আৰু মই তেনেকৈ বহুত ধুনীয়া ধুনীয়া গান গান শিকিছোঁ গান গাবলৈ মই চেষ্টা কৰোঁ মোক বহুত দূৰত গান গাবলৈ মাতে মই গান গাই বহুত বেছি ভাল পাওঁ